দাদা আপুনি এই ক'ভিডৰ সময়ত মাস্ক পৰিধান নকৰাকৈ গাড়ী চলাই আছে যে আৰু এই গাড়ীখনত ইমান লেতেৰা হৈ আছে যে আৰু আপোনাৰ ওচৰত কোনো হাত ধোৱা ব্যৱস্থা নাই অৰ্থাৎ চেনিটাইজাৰ নাই

আপোনালোকৰ পৰিবহণ বিভাগৰ এজেঞ্চি কেবৰ এ এছ ওৱান টু থ্ৰী জিৰ' চেভেন নাইন নাইন নাইন নম্বৰৰ গাড়ীখনত ড্ৰাইভাৰজনে কোনো মাস্ক পৰিধান নকৰাকৈ আৰু চেনিটাইজাৰ ব্যৱহাৰ নকৰাকৈ এই ক'ভিডৰ সময়ত গাড়ী চলাচল কৰি আছে